অ' ভাইটি এই মই গণেশগুৰিলৈ যাব লাগিছিলে গাড়ী এখন কেনেকৈ পোৱা যাব কাব কেব কেব ইত্যাদি গাড়ীবিলাক এইখিনিত ক'ত পোৱা যায় কি কথা মই একো নাজানোঁ মোক তুমি অলপ খবৰ কৰি দিব পাৰিবা নেকি মই ইয়াৰ পৰা গণেশগুৰিলেকে যাব লাগে পইচা কিমান লাগিব এতিয়া ভাড়া কিমান হ'ব জানিবা নেকি তুমি